শিক্ষাই সাংস্কৃতিক দিশত বহুত প্ৰভাৱ বিস্তাৰ কৰিছে

আগৰ দিনত যিবিলাক পৰম্পৰা আছিলে কৃষিভিত্তিক খেতিক খেতি কৰি মানুহবিলাকে জীৱন নিৰ্বাহ কৰিছিলে হয় এতিয়া বহুত শিক্ষিত হৈ গ'ল ল'ৰা ছোৱালী টাউনলৈ গ'ল নগৰমুখীয়া হ'ল গাঁৱৰ কিছুমান নীতি নিয়ম সলনি হৈ গৈছে এতিয়া গৰু গা ধোৱা হুঁচৰি গোৱা ঘৰে ঘৰে এইবোৰ নাইকীয়া হৈ গৈছে টাউনৰমুখী নগৰমুখী হৈছে গাঁৱত বহুত আগত পুনৰ আছিলে এইবিলাক

দেখিছোঁ যিবিলাক শিক্ষা আহৰণ কৰি অকল পঢ়াতহে গুৰুত্ব দিয়ে যে পঢ়িলেই নহ'ব সেইটোৱে নহয় এইবিলাক আগৰ পৰম্পৰা হুঁচৰি গোৱা পা ইত্যাদি কৰি গৰু গা ধোৱা খেতি কৰা খেতি কৰিবলেটো প্ৰায় এৰিয়ে দিছে অকল শিক্ষা ক্ষেত্ৰতহে বেছি গুৰুত্ব দিছে পঢ়িবলৈ সেইবিলাক যদি পৌৰাণিক খেতি বাতি নকৰে এতিয়া ধানৰ দাম বৃদ্ধি হৈছে যদি খেতি নকৰে খেতি কৰি খাবলৈ যাওঁতে পঞ্চাছ টকা ষাঠি টকা কে জি হৈছে সেইখিনিটো খেতি কৰিব লাগে পঢ়িবও লাগে সেনেকৈ আগবাঢ়িব লাগে মানে